অঁ অঁ হয় অঁ মোৰ দাঁতৰ দাঁতৰ বিষ হৈ আছে আজি দুদিনমানৰ পৰা দাঁতৰ বিষ হৈ আছে দাঁতৰ দাঁত দেখাবৰ কাৰণে যাব কি কি হেৰি কৰিব লাগিব

অঁ নি নিমখ পানী নিমখ গৰম পানী দি পিনি গাৰ্গল কৰিয়ে আছোঁ বাৰু অঁ অঁ মই অঁ ৰাতি ভাত খাই উঠিও ভালকৈ ব্ৰাছ কৰি পেলাই আকৌ নিমখ পানী দি পিনি গাগলো কৰিছোঁ বাৰু অঁ কৰি বিষ নাই কমা আকৌ অঁ অঁ অঁ অঁ মই নিমখ দি কুহুমীয়া গৰম পানী দি গাৰ্গল কৰিয়ে আছোঁ ৰাতিপুৱা গধূলি কৰি আছোঁ কৰি অঁ অঁ অঁ অঁ

অঁ পোকে খোৱা আৰু যদি চাই ল'ব যদি বোলে হেৰি কৰিবলৈ বোলে ডাইৰেক্ট বোলে উঠাই দিব পৰা হ'লেও উঠাই দিব নতুবা ৰিপেৰিং কৰিব পৰা হয় নেকি

অঁ চাই লৈ পিনি মানে কি হৈছে চাই লৈ পিনি মানে মোৰ বহুত বিষ যে ব ইমান বিষ সহ্য কৰিব পৰা নাই সেইটো কাৰণে বিষটোৰ কাৰণে মানে ধৰক যদি উঠাব পৰা হয় একেবাৰে উঠাই দিম যদি বোলে উঠাব পৰা নহয় ফিল আপ কৰিব পৰা হৈ যায় হয় নহয় তেতিয়া ফিল আপ কৰি দিব আৰু অঁ চাই ল'ব অঁ অঁ আপুনি আপুনি কেতিয়া বহে বাৰু অঁ অঁ অঁ মই আপোনালৈ অঁ আপোনাৰ লগত কণ্টেক্ট কৰি ল'ম বাৰু

অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব হ'ব তেতিয়াহ'লে মই কাইলৈ গৈ আছোঁ অঁ